হেল্ল' অ বাইদেউ অ হয় অ হ'ব দিয়ক যাম মন্দিৰত যাই ভালহে লাগে

অ অ হ'ব দিয়ক আৰু অ অ আৰু বা কোন কোন যায় আকৌ

হয় হয় অ অ তাতে বা কিমান মানুহ হয় সেইটো হিচাপটো আকৌ আপুনি মোক দিব লাগিব

হয় হয় হয় খোলাবাৰত ভাল পাবনে বন্ধ বাৰত ভাল পাব হয় হয় হয় অ অসুবিধা হ'ব অলপ হয় হয় শাস্তিও হয় গাড়ীত

হয় হয় হয় হয় হ'ব দিয়ক হ'ব অ হ'ব দিয়ক মই হিচাপখিনি কৰি উঠি আপোনাক জনাম বাৰু তেনেকৈ হয় অ অ অ হ'ব দিয়ক বেছি পইচা হ'লেতো অসুবিধা নাই হয় অ হ'ব দিয়ক বেছি পইচা হ'লেতো আপোনালোকৰ অসুবিধা নাই একো হয়

অ অ হ'ব ল'ম দিয়ক গোটেইখিনি ফলমূল নাৰিকল ল'ম হয় হ'ব দিয়ক প্ৰসাদৰ বাৰু যোগাৰখিনি ল'ম মই